অঁ ভাস্কৰ ছাৰ হয়নে অঁ হয় হয় অঁ ভালে আছোঁ দিয়া আপোনাৰ অঁ ময়ো ময়ো ভাবিছিলোঁ এই স্কুলৰ ট্ৰিপটোৰ কথাকে ক'ম বুলি এই আপোনাৰ ল'ৰা ছোৱালীখিনিয়ে অলপ উৎপাত কৰি আছে অঁ অঁ তাকে এই ডেষ্টিনেচনটো আমিও সেই ওৰাং বুলিয়েই ঠিক কৰিছিলোঁ আৰু অঁ অঁ তাত মানে অকণ বায়'ডাইভাৰচিটীটো ঠিক আছে এনিমেলচবিলাকো চাবলে পাব তাকে এই নেক্সট সপ্তাহত দিন এটা ঠিক কৰি পেলাই ল'ৰা ছোৱালীখিনিক সুধি পেলাই আমি যাব পাৰিম

অঁ অঁ আমাৰ এই স্কুলৰো ছাৰ বাইদেউ বাকী কোনোবা যায় যদি সুধিব লাগিব নহয় অঁ তাৰ পিছত জীপ ছাফাৰী এইবিলাকৰ অলপ মানে হেৰি খবৰটো ল'ব লাগিছিলে প্ৰাইচটো অঁ সেইখিনি বাৰু খবৰ কৰিব লাগিব অঁ

অঁ হয় হয়

আৰু আৰু খোৱা বোৱাটো সেইখিনিওটো ঠিক কৰিব লাগিব অঁ আমি নিজেই বনাই খাম বুলি ভাবিছোঁ আৰু অঁ মানে হোটেলত খোৱাতকে নিজে বনাই খালে অলপ আমেজটো বেছি পোৱা যায়

সেইটোৱেই সেইটোৱেই ঠিকে আছে অঁ অঁ